হেল্ল' অ কোৱা এনেই আছোঁ ৰ'বা তুমি হয় এই যে অ কোৱা অ অ অ অ ময়ো ভাবিছোঁ যাম বুলি ডাঙৰকৈ পাতিব বোলে হু হয় শুনিছোঁ ময়ো বহুত ডাঙৰকৈ পাতিব বোলে অ যাম বুলি ভাবিছোঁ বাৰু ময়ো কেতিয়াকৈ যাবা পিচে হয় হয়

হয় হয় হয় মোৰো চাব মন আছিলে বাৰু এতিয়া অলপ জল্দি যাব লাগিলে হয় হয় আৰু ভালো লাগিছে দিয়াচোন চাই পেলাই অ অ তাকেই হয় হয় হয় অ ভাল লাগিব অ অ সোনকালে ওল নাই দিয়া মই মিলাই ল'ম বাৰু সোনকালে অলপ ওলাই দিম দিয়া ঘৰৰ পৰা অ অ ঠিক আছে এই বাৰটা মানত পোৱাকৈ যাওঁ আমি এঘাৰটা মানত ঘৰৰ পৰা ওলালে বাৰটা মানত গৈ পামগৈ হ'ব দিয়া অ ঠিক আছে অ হ'ব দিয়া